হেল্ল' গুড মৰনিং এই আপোনালোকৰ মই কোনে কৈছোঁ গম পাইছেনে মই অংকিতাৰ মাকে কৈছোঁ কি মিচে কৈছিলোঁ তাৰমানে তাইৰ অলপ মাৰ্ক্সবিলাক গ গম পাইছেনে ইউনিট টেষ্টৰ এই তাই তাৰমানে হেই অলপ ক্লাছটো অলপ মনটো তাইৰ চঞ্চল কিয় বা হৈ আছে এই কেইদিন এই কেইদিন তাই অলপ মনটো বহুত কিবা চঞ্চলা হৈ আছে ক্লাছত পঢ়াত মন বঢ়াব পৰা নাই তাই অলপ সেইকাৰণে অলপ মাৰ্ক্সো তাইৰ কম আহিছে আগৰ দৰে তাইৰ মাৰ্ক্স অহা নাই এইবাৰ ইউনিট টেষ্টৰ অলপ অলপ আপোনালোকে ঘৰত অলপ চাব স্কুলততো গোটেইখিনি দিব নোৱাৰি নহয় অলপ স্কুলতকৈ অলপ ঘৰত আহি অলপ চাব লাগিব সৰু হৈ আছে যে বেছি ম'বাইল লাগে নেকি ঘৰত ম'বাইল লাগে নেকি বেছিকৈ আপুনি এটা টাইম ধৰি দিব ম'বাইলটো যদিও লাগে অলপ টাইম ধৰি দিব ম'বাইলটো লাগিলেই অলপ চঞ্চল হয় দিয়কচোন গতিকে সেইকাৰণে অলপ ম'বাইলটোৰ পৰা অলপ আঁতৰাব লাগিব তাইক তাৰমানে মাৰ্কটো কম হৈ আছে তাইৰ আপুনি হয়েই আৰু আমাৰ এতিয়া পেৰেঞ্চ মিট আছে নহয় কালি অহাকালি আপুনি একদম টাইম লৈ আহিব দেই আহিব লাগিব পাইছোঁ আৰু আমি আমিতো চাওঁৱেই দিয়কতো আপোনালোকেও চাব লাগিব গতিকে আহিব দেই কালি কিন্তু আহিব আপুনি চিয়'ৰ অ অ আহিব অ নটাৰ পৰা অ অ